অঁ জহাধানৰ খেতি লগাইছোঁ ৰহ এতিয়া কি বা হয় বতৰে কি কৰে এতিয়ালৈ গোটেই বেয়া হোৱা নাই ধানটো যোৱাবাৰতকৈ এইবাৰ অলপ ভাল হয় নেকি যোৱাবাৰৰ খেতিটো ইমান এটা সুবিধাজনক নাছিল এ যোৱাবাৰ দুইবিঘা আঢ়ৈ বিঘা মান মাটি লগাইছিলোঁ আৰু এই উৎপাদন এই মানে সেইটো ধানৰ উৎপাদনটো কমতো মোটামুটি এ গড়ে আঢ়ৈ বিঘাৰ ভিতৰত পোন্ধৰ মোন মান ধান হৈছে নেকি এ জোখা নাই আৰু জোখা নাযায়টো অনুমানিকহে

এইবাৰ সেইটো বাদ দিলোঁ মই এই বজাৰত মাৰ্কেটত সেইটো চাহিদাটো কম এ আমাৰ অঁ আৰু বহুত ওখ হয় আৰু পৰি যায় ধানটো অঁ সেই ধানটো পাতল কোষ পাতল ধানটোৰ তাৰমানে অঁ আৰু এই চাউলটো তাৰমানে কি হয় জানানে আমাৰ ইগিলা মানুহে তাক মানে বনাব নাজানে সেইটো খায় তাত পিঠাগুড়ি দি পিঠাগুড়ি গুড়া কৰিলেও ক'লা মিলত বানিলেও ক'লা বগা নহয় এ আৰু বজাৰত নিলেতো কি ক'লা চাউল বুলি উঠে অঁ সেইটো চিনি নাপায়টো অঁ আৰু দাম নাপায় কিন্তু জহা জহা ধানটোৰ যেনেকুৱা চাহিদা ইটোৰ চাহিদাটো এই এইবিলাক হেৰি কৰিলোঁ এই আপোনাৰ এই মাচুৰী মাচুৰীটো আৰু অলপ ৰঞ্জিতো কৰা গ'ল বাহাদুৰো কৰা গ'ল এইবাৰ নতুনকৈ কৰিছোঁ মাচুৰীটো মাচুৰীটো কি হয় চাওঁচোন উৎপাদনটো অঁ বিঘা মাটিত কিমানকৈ পৰে কিছুমানেতো আকৌ পঁচিছ মোন বিশ মোনৰ ওপৰত পৰে বুলি অঁ তেনেকুৱা হ'লে ভাল হয় অঁ তেনেকুৱা হ'ব আৰু পোন্ধৰ মোন মান অঁ অঁ অঁ অঁ অঁ বাৰু অঁ অঁ বাৰু অঁ